মোৰ সবতকৈ প্ৰিয় বস্তুটো হ'ল ভাত ভাত মই য'তে ত'তে খাই দিব পাৰোঁ ক'ৰবাত বনভোজ খাব গ'লেও দাত তাত আমি ভাতৰ ব্যৱস্থাটোৱে কৰোঁ ঘৰতে থাকিলেও সকলো সময়তে আমি ভাতেই খাওঁ ভাতৰ লগত বহুতো ধৰণৰ আঞ্জা থাকে ভেজিটেৰিয়ান নন ভেজি ননভেজ ভেজ ননভেজ এইবোৰ থাকেই সেয়া বস্তু আমি ভাত মোৰ প্ৰিয় বস্তুটো ভাত যিহেতু সেইটো আমি ঘৰতহে বহি খাই বহুত ভাল পাওঁ কাৰণ তাত কোনো অসুবিধাৰ সন্মুখীন হ'ব লগা নহয় এনেই বাহিৰত ক'ৰবাত গ'লে বনভোজ খাব গ'লে তাত বিভিন্ন ধৰণৰ সমস্যাই সন্মুখীন কৰে সেই এইটোৱে আৰু প্ৰব্লেম কিন্তু ঘৰত খালেটো আৰু কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব লগা নহয় সব বস্তু ঘৰতে পোৱা যায়